হয় হয় হয় মোৰ আ আধাৰ আৰু মানে ত ত ড ডকু তথ্য পাতিবোৰ মই কাইলৈ অফিচতে আপোনাক দি থৈ আহিছোঁ হয় ঠিক আছে